কিতাপ পঢ়াৰ যিটো পচন্দ কৰাৰ যিটো মোৰ এটা প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ মই উত্তৰ দিওঁ যদি দিবলৈ যাওঁ তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে ফিজিকেল কিতাপটোহে বেছি মোৰ বাবে সুবিধাজনক যিহেতু বৰ্তমান যুগত ইলেক্ট্ৰনিক যিখিনি মিডিয়া সেইখিনি বা ইলেক্ট্ৰনিক যিখিনি ডিভাইচ বা ইলেক্ট্ৰনিক যেনেকৈ গ্ৰাস কৰিছে সেইখিনি লগত আমি ঢাল খাব লাগিব সেইটো ন' ডাউট কিন্তু ফিজিকেল কিতাপ পঢ়াৰ যিটো আমেজ যিটো মাদকতা সেইটো কিন্তু ইলেক্ট্ৰনিক সংস্কৰণসমূহে দিব নোৱাৰে মোৰ যদি ব্যক্তিগত ধাৰণাৰ পৰা বা ব্যক্তিগত মোৰ অভিজ্ঞতাৰপৰা যদি মই ক'বলৈ যাওঁ মই ফিজিকেল কিতাপসমূহ পঢ়িহে মই বেছি ভাল পাওঁ আগতে আগৰপৰাই স শৈশৱ কালৰেপৰাই আমাৰ পুথিভঁৰাললৈ যোৱা বা আমাৰ বিদ্যালয়সমূহত আমাক কি কৈছিলে এটা অভ্যাস আমাক অভ্যাসত পৰিণত কৰিছিলে কিতাপ পঢ়াৰ আৰু কিতাপসমূহ আমি ফিজিকেলিয়েই পঢ়িছিলোঁ তাৰ আমি কি কৰিব পাৰোঁ যেতিয়াই মন যায় তেতিয়াই উলিয়াই লৈ পঢ়িব পাৰোঁ আমি চুই চাব পাৰোঁ মানে যিটো আমাৰ অনুভৱ কিতাপখন চুই পেলাই আমি যিটো অনুভৱ কৰোঁ সেইটো ফিজিকেল বা যিটো ইলেক্ট্ৰনিক সংস্কৰণ সেই ইলেক্ট্ৰনিক সংস্কৰণসমূহে দিব নোৱাৰে আৰু ফিজিকেল কোনোধৰণৰ আমাৰ চকু বোলে কিবা অসুবিধা হ'ব বা অন্য কিবা অইন কিবা দৰকাৰ হয় যেনেকৈ ইলেক্ট্ৰনিক সংস্কৰণসমূহ পঢ়িবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ৰিচাৰ্ছ কৰাব লাগিব এনেকুৱা ধৰণে আমি কিবা চাপক্ৰিপশ্যন ল'ব লাগিব এনেকুৱা কোনো তাত বাধ্যবাধকতা নাথাকে এবাৰেই আমি এটা মূল্য আমি প্ৰদান কৰিলোঁ আৰু তাৰপৰাই আমি সেইখন আমাৰ গোটেই সেইয়ালৈকে থাকি যায় আৰু অডিঅ'বুক মই শুনিছোঁ অডিঅ'বুক নুশুনা নহয় মই শুনিছোঁ কিন্তু ফিজিকেল কিতাপৰ প্ৰতি মই বেছি আকৃষ্ট বা ফিজিকেল কিতাপ পঢ়ি মই বেছি ভালপাওঁ